ক'ভিড মহামাৰীৰ সময়ত বহুত অসুবিধা হৈছিল তেতিয়া ল'ৰা ছোৱালীবিলাক স্কুলত যাব পৰা নাছিলে আৰু তেতিয়া চৰকাৰে এটা নিয়ম কৰি দিছিলে যে অনলাইন ক্লাছ আৰু তেতিয়া সকলোৰে হাতত ম'বাইল নাছিলে তেতিয়া মাক দেউতাকে বহুত অসুবিধাৰ মাজতো পইছা যোগাৰ কৰি ল'ৰা ছোৱালীক ম'বাইল কিনি দিছিলে আৰু তেওঁলোকে অনলাইন ক্লাছ কৰিছিলে আৰু তেওঁলোকৰ শিক্ষা এনেদৰে আগবঢ়াই নিছিলে আৰু অনলাইন ক্লাছৰ দ্বাৰা ল'ৰা ছোৱালীৰ বহুতো উপকাৰ হৈছিলে আৰু ল'ৰা ছোৱালীয়ে শিক্ষা আগবঢ়াই নিছিলে আৰু যেতিয়া অনলাইন বিদ্যালয় খোলাৰ পিছত ল'ৰা ছোৱালীবিলাকে ম'বাইলৰ ব্যৱহাৰ কৰাৰ পিছত ফলত

ম'বাইল চাব ধৰিলে আৰু ৰীলছ বনাইছিলে তাৰ ফলত ল'ৰা ছোৱালীবোৰৰ পঢ়া গুৰুত্ব কমি গ'ল গৈছে আৰু পঢ়া কমাৰ ফলত ল'ৰা ছোৱালীবিলাকৰ অসুবিধা হয় বিভিন্ন গেম খেলে ৰীলছ বনাই আৰু শিক্ষাতকৈ ম'বাইলৰ ব্যৱহাৰ বেছি কৰে সেই কাৰণে ল'ৰা ছোৱালীবিলাকৰ অসুবিধা হয়